বুজিছে বাইদেউ চাকৰি কৰি কৰিও আমনি লাগিছে ভাবিছোঁ অৱসৰ লওঁ অৱসৰলৈ অলপমান আৰাম কৰি পৃথিৱীখন ভ্ৰমণ কৰোঁ কিন্তু আজিকালি ক'ৰবাত ভ্ৰমণ কৰিবলৈ যোৱাৰ আগতে পাছপৰ্ট নবীকৰণ কৰি লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰিছে কিন্তু মই ভাবোঁ যে ক'ৰবাত যোৱাৰ আগত লৰালৰিকৈ কামবোৰ কৰাতকৈ যদি আগতীয়াকৈ আমি পাছপৰ্টখন নবীকৰণ কৰি ৰাখোঁ সময়ে সময়ে বা সঠিকভাৱে পাছপৰ্টখন আমি নিৰ্মাণ কৰি ৰাখোঁ তেন্তে কিমান সুবিধা হ'ব কিন্তু এই কাম অকলে কৰা কাম নহয় কাৰণ সকলোৰে সমৰ্থন অবিহনে সময়মতে পাছপৰ্ট অফিচত গৈ উপস্থিত হোৱা সকলো প্ৰশ্নৰ সঠিক উত্তৰ দিয়া সম্ভৱ নহয় সকলোৱে নিজৰ আচাৰ বিচাৰৰ আদান প্ৰদান কৰিলেহে একেবাৰতেই এই কাম সমাপন হ'ব বুলি মই ভাবোঁ